হেল্লো এইয়া পাকঘৰ ৰেষ্টুৰেণ্ট হয়নে মই ভাত আৰু মাংস অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰটো দি পঠাওঁতে আপোনালোকে ইয়াত হেৰি ডিছ আৰু চামুচ দি পঠাব কাৰণ আমাৰ ইয়াত বানপানী যে বানপানীৰ কাৰণে বাচন বৰ্তন ক'ত হেৰাই গৈছে আমি ধৰিবই পৰা নাই আপোনালোকে বা ডিছ আৰু চামুচ দি পঠাবলৈ নাপাহৰিব দেই